অ হেল্ল'

গাড়ীটো আমাৰ এইটো অ পেট্ৰলে হয় ধাক্কা মাৰি আছে মানে আৰু ক'লা ক'লা ধোঁৱা ওলাইছে মানে অ তেনেকুৱা হ'ব লাগে মই এই মাজত ডিপুৰ পৰা ভৰাইছিলোঁ তেতিয়া যাওঁতে সোমোৱাই নিলোঁ মানে অ ঠিক আছে মই হেৰি গাড়ীটো আনি দিম বাৰু খৰচাটো কিমান পৰিব আচ্ছা ঠিক আছে মই তেনেহ'লে কাইলৈ গাড়ীটো আনি দিম ন' ঠিক আছে হ'ব ওম ওম